মাছ ধৰাৰ ক্ষেত্ৰত বহুত প্ৰত্যাহ্বান আছে যেনেকৈ জোক সাপ আৰু নদীৰ সোঁত যেনেকৈ আমি জাকৈ মাৰোঁতে জোকডাল আমি লাগিলেও আমি কেতিয়াবা গম নাপাওঁ সেইকাৰণে সাৱধানে মাছ মাৰিব লাগে আকৌ এনেকৈ মেটেকা চেটেকা থকা জেগাত ধৰক কোনোবাই মাছ মাৰিবলৈ গ'লে নামিলে সাপোতো থাকিব পাৰে সেইটোওতো এটা প্ৰত্যাহ্বান আৰু বিশেষকৈ পুৰুষৰ কাৰণেতো নদীতেই বেছিভাগ জাল মাৰিবলৈ যায় তো বহুত মানুহ ডুবেও সেইকাৰণে নদীৰ সোঁতৰ ফালে কেতিয়াও এনেকৈ মাৰিব নালাগে কাৰণ পাকনীয়ে মানুহক ডুবাই পেলাই কি কৰিব ঠিক নাই এইবিলাকেই হৈছে মাছ মৰাৰ ক্ষেত্ৰত বহুত প্ৰত্যাহ্বান মানুহ অলপ সাৱধান হ'ব লাগে আৰু বেয়া বতৰৰ মই বহুত সন্মুখীন হৈছোঁ এবাৰ বহুত মনত থকা এটা মানে কঠিন পৰিস্থিতি হৈছে আৰু মই আমি বিশেষকৈ গাঁৱলীয়া মানুহ আমিতো ৰুব লাগিবই আমি বাৰিষা দিনত পথাৰত বোকা ৰুই আছিলোঁ আৰু আমাৰ পথাৰ এনেকুৱা ধৰণৰ বহুত মানে মাজত ওচৰত কোনো ঘৰ নাই মানে আপুনি গৈ পেলাই তাত অকণমান মানে ৰ'মগৈ বুলি ক'বলৈও নাই এদিন তেনেকৈ বতাহ ধুমুহা ক'লা হৈ আহিল গোটেইখন গাজনি মাৰি আছে মই সেইবিলাক পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ অৱশ্যে কিন্তু সেইদিনাখন মোৰ এনেকুৱা হ'ল ওচৰতে এগৰাকী মানুহে বোকা ৰুই আছিলে মানুহগৰাকীয়ে কিন্তু অকণো ভয় কৰা নাই কিন্তু মই ভাবিছোঁ এতিয়া কি হ'ব মোৰ মই যেতিয়াই ধেৰেকণি বিজুলী মাৰে তেতিয়াই মানুহগৰাকীৰ ওচৰলৈ যাওঁ মানুহজনীয়ে হাঁহে কিন্তু মই মোৰ অন্তৰখন অণ্ঠকণ্ঠ শুকাই গৈছে আজি মোৰ কি হ'ব তাৰ পিছত লাষ্টত আৰু পৰিস্থিতিটো কেনেকৈনো মোকাবিলা কৰিম ভগৱানৰ নাম ল'লো আৰু ভগৱানঅ নাম লৈ লৈয়ে মই পৰিস্থিতিৰ মোকাবিলা কৰিলোঁ এইয়াই আৰু